মই আপোনালোকৰ ৰেষ্টুৰেণ্টত অলপ আগতে দহ প্লেট চাওমিন অৰ্ডাৰ দিছিলোঁ এতিয়া কথাটো হ'ল মই দহটাৰ সলনি নটা হেৰি অৰ্ডাৰ দিব বিচাৰিছোঁ একচ্যুৱেলি আজি দহ জানুৱাৰী মোৰ বাৰ্থডে' হয় মই ঘৰতে বাৰ্থডে' এটা সৰু পাৰ্টী আয়োজন কৰিছোঁ মোৰ ঘৰৰ পৰিয়ালৰ লগতে মোৰ দুজনমান লগৰ আহিব সৰু এটা পাৰ্টী কিন্তু এজনে কিন্তু সৰু অসুবিধাৰ বাবে আহিব নোৱাৰোঁ বুলি ক'লে গতিকে আপুনি নটা চাওমিন মোৰ ঘৰত দিব লাগিছিলে মোৰ ঘৰৰ এড্ৰেছত দিলেই হ'ল মোৰ এড্ৰেছটো লিখা আছে নহয় আছে যদি আকৌ এবাৰ কৈ দিছোঁ চেঁচা তিনিআলি চাওমিনবোৰ নন ভেজ আনিব ভেজিটেৰিয়ান আমাৰ এই পাৰ্টীত নাই আপুনি সোনকালে আহিলে ভাল হ'ব সন্ধিয়া সাতমান বজাত অৰ্ডাৰটো দিলেই হ'ল দেৰি হ'লে অলপ অসুবিধা হ'ব কিয়নো বাকী লগৰকেইজন ঘৰলৈ ঘূৰি যাব সেই গতিকে যিমান সোনকালে পাৰে আপুনি অৰ্ডাৰটো ডেলিভাৰী দিলেই হ'ল